হাঁহ কুকুৰা কাৰণে আমি পানী গৰম পানী কৰি দিয়া হয় দিনটোত গৰম পানী কৰি দিনটোত তিনিবাৰ চাৰিবাৰ দিয়া হয় তাপা গৰম পানী দিয়াৰ পিছত তথাপিও কেতিয়াবা তেনেকে আৰু চাংঘৰত থোৱা হয় কুকুৰা হাঁহ তাপা তথাপিও কেতিয়াবা বেমাৰ আজাৰ হয় বেমাৰ আজাৰ বেমাৰ আজাৰ হ'লে আমাৰ ভেকচিন দিয়া হয় মাহে মাহে ভেকচিনো দিয়া হয় তাপা ভেকচিন দিলে ভেকচিন দিয়া হয় মাহে মাহে ভেকচিন দিওঁ দিয়া হয় তাপা কেতিয়াবা তথাপিও সুমিয়ে খোৱা চাহিয়ে খোৱা বেমাৰ হয় তেতিয়া পশু চিকিৎসালয়ৰ পৰা ঔষধ আনি ঔষধ আনি দিয়া হয় তাৰপা কেতিয়াবা ওচৰ চুবুৰীয়া পৰাও নাজানিলে ওচৰ চুবুৰীয়াও আছে তেতিয়া সুধি পুচি তেতিয়া জানি বুজি আনি ঔষধ লগা সেই সানি দিয়া হয় তাপা চাংঘৰত হ'লেও আজিকালি বেমাৰ কেতিয়াবা হয়েই তথাপিও তেনেকে ভেকচিন চেকচিন দি ভাল কৰা হয় তাপা

হাঁহ তিনিবাৰ চাৰিবাৰ দানা দিয়া হয় সিহঁতি দিনটোত তিনিবাৰ চাৰিবাৰ বিচাৰে তথাপিও দিয়া হয় আকৌ ৰাতিপুৱা তিনিবাৰ ৰাতিপুৱাই দানা দিয়া হয় তাপা দুপৰীয়া দিয়া হয় তাপা গধূলি দিয়া হয় বন্ধাৰ আগত বান্ধি লৈ পেলাই তাপা বস্তা ৰাতিপুৱা বস্তা চস্তা ওলিয়াই ৰ'দত দি পূৰা জাৰি জোকাৰি আকৌ ভালকে চফা কৰি সাৰি পুচি সাৰি পুচি পৰা হয় তাপা সদায় চাফ চিকুণকৈ ৰাখোঁ চাফ চিকুণ কৰি ৰাখিলে বেমাৰ আজাৰ পৰা ভাল তাপা কুকুৰা কুকুৰাক হেৰি দিওঁ খুন্দু চাউল দিওঁ তাপা হাঁহৰ কেতিয়াবা ভুচি ভুচি দিওঁ ভুচি কেতিয়াবা বনাই দিয়া হয় খুন্দু চাউল দিওঁ হাঁহ কুকুৰাক তাৰপা চাউল ধান দিওঁ চাউল দিওঁ তথাপিও সিহঁতি বাৰে বাৰে অকল খাবলে বিচাৰি থাকে তাপা কেতিয়াবা আকৌ কিনি আনিও খোৱাব কেতিয়াবা কিনি আনিও দিয়া হয় সিহঁতক কেতিয়াবা কিনি আনিবলৈ দিগদাৰ হ'ব পাৰে আমাৰ ইয়াত নাই গেলেকীলে যাবলগীয়া হয় তথাপি মানুহজনেও কেতিয়াবা কামলে যায় আনিব পৰা নাযায় তথাপিও নিজে বেটেৰী ৰিক্সালৈ গেলেকীলৈ যাবলগা হয় গেলেকীলৈ গেলেকীলৈ আকৌ বেটেৰী ৰিক্সা ভাড়া কৰি ভাড়া কৰি যাবলগীয়া হয় তেনেকে আমাৰ অলপ অসুবিধা হয় দানা পানী দিবলে তথাপিও কিনি আনিবলগীয়া নহয় ঘৰ পাই ঘৰত থাকিলে ঘৰতে দিওঁ নহ'লে কিনি আনিব লাগিলে কিনি আনো তাপা কুকুৰা হাঁহ হাঁহ ঘৰৰে ধান চাউল এনেকে দিওঁ কুকুৰা খুন্দু চাউল দিওঁ মাজে সময়ে আকৌ চাহিয়ে খোৱা তাপা সুমি সুমিয়ে খোৱা বেমাৰ হয় তেতিয়া মাহে মাহে ভেকচিন দিয়া হয় কেতিয়াবা আকৌ পশু চিকিৎসালয়ৰ পৰা হেৰি কৰি ঔষধ আনি দিয়া হয় তথাপিও আৰু ওপৰতে ৰখা হয় সিহঁতক তথাপি বস্তা একদম ৰ'দত দি মেলি শুকুৱাই মেলি পাৰি দিয়া হয় সিহঁতক তাপা গৰম পানী কৰি দিওঁ সিহঁতক গৰম পানী কৰি দিলে বেছি ভাল হয় সিহঁতক তাপা গৰম পানী কৰি দিলে বেমাৰ আজাৰ পৰা ভাল বেমাৰ আজাৰ নহয় বেমাৰ আজাৰ দূৰ হয় গৰম পানী কৰি সিহঁতক ধুনীয়াকে কাপোৰ কানি দি ধুনীয়াকে আপদাল কৰি ৰাখিব পাৰিলে ভাল হয় গৰম গৰম কৰি ৰাখিলে বেমাৰ আজাৰ পৰা দূৰ হয় তেনেকে কৰিলে তেনেকে কৰি ৰাখিলে ভাল হয় সিহঁতক কেতিয়াবা কেতিয়াবা কিনা দানা থাকিলে কিনা দানাই দিওঁ কেতিয়াবা নাথাকিলে আকৌ ঘৰতে কেতিয়াবা কিবা কিবি বনাই দিয়া হয় ঘৰতে ভুচি চুচি এনেকে সিজাই দিয়া হয় তাপা তাপা হাঁহক ধান চাউল ঘৰৰে সিহঁতি দিনটো তিনিবাৰ চাৰিবাৰ দিয়া হয় তাপা সেইবোৰ বিকি সেনেকে ধান চাউল দি মেলি খোৱা হয় সিহঁতক তাপা গৰম পানী দিনটোত তিনিবাৰ চাৰিবাৰ দিয়া হয় সিহঁতক গৰমত ভালকে ৰাখিলে ভাল হয় গৰম কৰি ভালকে ৰাখিলে ভাল হয় তেতিয়া বেমাৰ আজাৰ পৰা মুকলি পায় বেমাৰ আজাৰ নহয় তথাপিও কেতিয়াবা বেমাৰ আজাৰ পৰে তেতিয়াবা তেতিয়া ভেকচিন দিয়া হয় মাহে মাহে ভেকচিন দিয়া হয় কেতিয়াবা মানুহজন যাব নোৱাৰিব পাৰে তেতিয়া আমাৰ অলপ দূৰ হয় ঘৰৰ ল'ৰা ছোৱালী পা দিগদাৰ হয় তেতিয়া আমি বেটেৰী ৰিক্সা লৈ যাবলগীয়া হয় গেলেকীলৈ তেতিয়া আমা ভাড়া ভৰি যাবলগীয়া হয় দূৰলৈ বেটেৰী ৰিক্সা লৈ যাবলগীয়া হয় তাৰপা তেনেকে আনিবলগীয়া হয় তথাপিও আনি দিলে নহয় তেতিয়া তেনেকে আনি খুৱাওঁ আৰু সদায় গৰম কৰি কৰি ৰাখিলে গৰম কৰি পানী খোৱালে সেয়ে ভাল তেতিয়া বেমাৰ আজাৰ সকলো দূৰ হয় কুকুৰা চাহীয়ে খায় সুমি তেতিয়া পশু চিকিৎসালয় পা ঔষধ আনি দিয়া হয় দিনটোত তিনিবাৰ দিনটো তিনিবাৰ চাৰিবাৰ চাফা কৰি ৰখা হয় সিহঁতৰ ঘৰ সিহঁতৰ ঘৰ চৰবোৰ সাৰি পুচি তিনিবাৰ চাৰিবাৰ থোৱা হয় তাৰপা তিনিবাৰ চাৰিবাৰ সৰা পোচা কৰি ধুনীয়াকে বস্তা তস্তা পাৰি থওঁ দিনটোত দিওঁ দানা তিনিবাৰ তিনিবাৰ চাৰিবাৰ দানা দিয়া হয় তিনিবাৰ চাৰিবাৰ দানা দি কেতিয়াবা বনাই দিবলগীয়া হয় তেতিয়া ঘৰটো কাম হয় তথাপিও কেতিয়াবা বনাই দিবলগীয়া হয় তেনেকে বনাই দিওঁ তাপা বনাই দিয়া হয় সেনেকে তাপা কেতিয়াবা আকৌ নাথাকিলে কিনি আনো তাপা মানুহজনেও কেতিয়াবা আনি দিয়ে তেখেতেও অকমান কামলে যায় তেতিয়া অসুবিধা হয় নাথাকিলে তেখেতে তথাপিও আনি দিয়ে গৰম পানী গৰম পানী কৰি খুৱাব লাগে সিহঁতক তাপা ভুচি ভুচি সিজাই দিয়া হয় সিহঁতক গৰম পানী কৰি দিয়া হয় এনেকে কৰি খোৱালে ভাল হয় তাপা সিহঁতক সৰা পোচা কৰি ধুনীয়াকে চফা কৰি ৰাখিলে বেমাৰ আজাৰ সকলোখিনি দূৰ হয় সকলোখিনি দূৰ হয় তাপা হাঁহ চৰে দিনটো তাপা আকৌ দিনত খাবলে আহে আকৌ দুপৰীয়া তিনিবাৰ চাৰিবাৰ বিচাৰে হয় তেতিয়া হাঁহ দিওঁ অ তেতিয়া হেৰি দিওঁ ধান দিওঁ চাউল দিওঁ ভুচি দিওঁ খোৱাবলে গৰম পানী সতি তাৰপা কুকুৰাক চাউল দিয়া হয় খুন্দো চাউল দিয়া হয় ধানো খায় তেনেকেই দিওঁ পানী গৰম পানীৰ সৈতে বেমাৰ আজাৰ হ'লে বেমাৰ আজাৰ হ'লে পশু চিকিৎসালয়ৰ পৰা দৰৱ আনি দিয়া হয় দৰৱ আনি দিলে তথাপিও কেতিয়াবা বেমাৰ আজাৰ সকলো নেৰে তেনেকে দিয়া হয়